হয় কওকচোন হয় হয় বাইদেউ হয় আপোনাক চিনি পাই আছোঁ কওক কিবা ফল মূল আগৰ ফল মূল শেষ হ'ল ন আৰু কিবা লাগিছিলে নেকি বাইদেউ অঁ এতিয়া মোৰ ওচৰত আপোনাৰ হয় মোৰ ওচৰত আপোনাৰ আপেল আছে বৰ্তমান কল আছে নাচপতি আছে আৰু ডালিম আছে কোনটো দিম জানো

হ'ব আপোনাক বাইদেউ ঘৰত দি যাম নে বাইদেউ হ'ব বাইদেউ আপোনাক ঘৰত দি মই যাওঁতে পইচাটো লৈ যাম হ'ব